আমাৰ মানে ব্যৱসায়টো কৰিবৰ কাৰণে আমি মোৰ যোন আছে ধৰি লওক মোৰ বন্ধু বান্ধৱী তেনেকে সেইবিলাকৰ পৰাই লৈ মেলি সহায় সুযোগ কৰি আমি এনেকে মানে প্ৰশিক্ষণো দিয়া হৈছে সেনেকে আমাক তেনেকে আমি মানে লাভ হৈ হৈ আছোঁ বৰ্তমান আমাৰ ধৰি লওক আজি মোক পুঁজিটো নাছিলে নাছিলেও মোক মানে ব্যৱসায়টো আজি মোৰ বন্ধ হৈ যাব কেনে কি হ'ব তেতিয়া মোক মই তেতিয়া মোৰ লগৰ বন্ধু বান্ধৱীৰ লগত আলোচনা কৰোঁ ফোন ফোনা ফুনি কৰোঁ কৰি মেলি মোক অকমান তুমি সহায় কৰা মই মানে তোমাক অহা মাহত মই পইচাটো দি দিম তুমি মোক দিয়া মই তোমাক মানে মোৰ আজি বজাৰখন কৰিবলে নহয়ছে তেনেকে ধৰণৰ আমি মানে চলো সিজনে সিজনৰ পৰা লওঁ আকৌ তেওঁকো দৰকাৰ হ'লে মোৰ তেওঁ নাথাকিলে মই মোৰ পৰাই দিওঁ মোৰ নোথাকিলে তেওঁৰ পৰাই লওঁ লৈ মেলি আমি তেনেকে ব্যৱসায়খন বৰ্তমান আমি এনেকে চলি মেলি আছোঁ আৰু নহ'লেও মানে ধৰি লওক আজিকালি মানুহৰ ওচৰত সুদলৈও দিয়ে পইচা তেনেকেও লওঁ আকৌ নহ'লে নিজৰ বন্ধু বান্ধৱীৰ পৰাও আমি লওঁ লৈ মেলি তেনেকে ধৰণৰ আমি মানে নিজৰ পুঁজিটো মানে চলাবই লাগিব নচলালেতো নহ'ব সেনেকে ধৰণৰ আমি মানে কৰি মেলি আকৌ তাৰ বিষয়ে যদি আমি মানে নোৱাৰোঁ মোৰ বোলে মোৰ লগৰজনী মই ফোন কৰিলোঁ মোক বোলে এনেকে এটা সহায় কৰাচোন তে নহ'ব নাই নাই বুলি ক'লেও মানে মোৰ বিশেষ মানে বেলেগ এগৰাকীলে আকৌ ফোন কৰোঁ আজি তোমাৰ লগত নাই মোৰ ফোন কৰিছিলোঁ মই তুমি মোক অকমান সহায় কৰাচোন তেনেকেও সহায় কৰি মেলি তেওঁ আকৌ বেলেগলে আকৌ ফুনাফুনি কৰি কেনে বেলেগক বোলে মোক বোলে পইচা এটা লাগে তুমি দিয়াচোন মোক তেনেকে আমি ব্যৱসায়ীটো সেনেকেই চলি থাকোঁ মানে সিজনে সিজনক নহ'লে সিজনক সিজনে সিজনৰ নহ'লে সিজনক দিওঁ সিজনৰ নহ'লে সিজনক দিওঁ মোৰ নহ'লে মই বেলেগৰ পৰা লওঁ ধৰি লওক ঠিক তেনেধৰণে আমি মানে নিজৰ ব্যৱসায়খন চলি আছে কৰি আছোঁ নহ'লে মানে এতিয়া পুঁজিটো শেষ হৈ যায় বজাৰত বেয়া হৈ যায় আকৌ পুঁজিটো গোটাবতো লাগিবই আমাৰ ব্যৱসায়টো কৰিবই লাগিব ব্যৱসায়টো তেনেকে নো আমি মানে এতিয়া চলিব লাগিব কৰিব লাগিব নহ'লে মানেতো নহ'ব সেইবোৰৰ ব্যৱসায়তে আমি মানে আমাৰ ল'ৰা ছোৱালী পঢ়ুৱা শুনোৱা সকলো দায়িত্ব মানে লৈ আছোঁ কৰি আছোঁ পঢ়াইছোঁ তেনেকে নিজৰ বন্ধু বান্ধৱীহঁতকো কেতিয়াবা ধৰি লওক আজি বোলে মোৰ ল'ৰাটো ল'বলে পইচা নাই মই এতিয়া বেলেগ এগৰাকীৰ পৰা লৈ পেলাও হ'লেও মই মানে আনি লগা এডমিশ্যনটো ল'বহিয়ে লাগিব নললেটো নহ'ব আকৌ মই নেক্সট মাহত আকৌ ঘূৰাই দিওঁ তেওঁক আমাৰ ব্যৱসায়ীবিলাক ঠিক তেনেধৰণৰ আমি মানে চলি মেলি আছোঁ তাৰ বিষয়ে মানে ক'বলে মানে কি ক'ম আপোনালোকক মানে আমি মানে একেবাৰে তল দুখীয়া শ্ৰেণীৰ মানুহ আমাৰ একোৱেই নাই আমাৰ দিনে ইনকম কৰা খোৱা মানুহ আমাৰ সেইকাৰণে আমি ব্যৱসায়টো আমি কোনোপধ্যে বন্ধ কৰিব নোৱাৰোঁ ব্যৱসায়টো আমি কৰিলেহে আমাৰ ঘৰখন চলিব বা ল'ৰা ছোৱালীক পঢ়াব শুনাব পাৰিম খাব দিব পাৰিম নহ'লে আমাৰ মানে একোৱেই নাই ডেইলি বজাৰখনলে ওলাই নগ'লে আমাৰ ঘৰ নচলে ডেইলি কিবা এটা নানিলে আমাৰ নহ'ব সকলোৱে চিন্তা কৰি কেনে আনিব লাগিব ঠিক তেনেধৰণৰ আমি মানে ব্যৱসায়টো তেনেকেই চলাই আছোঁ কৰি আছোঁ ব্যৱসায়টো ওপৰতে আমি মানে কৰি কেনে আমাৰ পৰিয়ালটো চলি আছোঁ আমি নহ'লে আমাৰ মানে কোনোপধ্যে কোনো একো উপায় নাই আমাৰ এতিয়া এইবিলাকে মানে সেনেকে বজাৰ হাট কৰি মেলি তেনেকে ঠিক তেনেধৰণৰ আমি এতিয়া চলি মেলি আছোঁ নহ'লে মানে আমাৰ মানে উপাৰ্জন একো নাই এতিয়া পুঁজিটো মানে শেষ হৈ গ'লেও আমাৰ মানে এনেকুৱা চিন্তা হৈ যায় আজি মোৰ বজাৰখন ইমান বেয়া হৈ গ'ল পুঁজিটো নাই মই এতিয়া কাক কি কৰিম কি নকৰিম সেনেকে ধৰণৰ আমি মানে বেলেগলে ফুনাফুনি কৰি মেলি আমি মানে আনি কৰি যেনে তেনে মানে দিওঁহি আনি আকৌ সেইদিনাখন বজাৰ কৰি আকৌ গধূলি হয়তো মই যিকেইটা লাভ হয় সেইকেইটকা থৈ মূলটো মই আকৌ সেইজনক ঘূৰাই দিওঁ তেনেকে ধৰণে আমি মানে বজাৰখন সদায় মানে চলি মেলি আছোঁ ঠিক তেনেধৰণে কৰি আছোঁ আমি মানে নহ'লে মানে আমাৰ মানে চলিবলে কৰিবলে অসুবিধা আমাৰ আমাৰ মানে ঘৰখনত সকলো বস্তু লাগিব বজাৰ হাট কৰি নকৰিলে আমাৰ একোৱেই নহ'ব